গাঁও বুলি ক'লে সাধাৰণতে খেতি বাতিৰ জেগা বুলিয়ে কোৱা যায় যিহেতু ইয়াৰে ব্যৱসায়বোৰো সাধাৰণতে খেতি বাতি সেইবোৰ কেন্দ্ৰীকেই হয় এতিয়া আমাৰ গাঁৱত আছে আপোনাৰ মাছৰ ব্যৱসায় আছে কাৰণ আমাৰ এইখিনিত পুখুৰী বহুত আমাৰ প্ৰতি ঘৰে আপোনাৰ পুখুৰী থকা বুলিও ক'ব পাৰে প্ৰতি ঘৰৰে পুখুৰী আছে তো সেইকাৰণে সমূহীয়াভাৱে আমাৰ মাছৰ বেপাৰো কৰা হয় আপোনাৰ প্ৰত্যেক অনুষ্ঠান বা এনেকুৱা সমূহীয়া অনুষ্ঠানৰ বাহিৰৰ মানুহ আহে মাছবোৰ এনেকৈ লৈ যায় তাৰ উপৰি ধৰক আপোনাৰ যেতিয়া খেতি বাতি হয় বিভিন্ন আপোনাৰ ঘৰুৱা শাক দেহৰ কাৰণে উপকাৰী যোনবোৰ ঔষধীয় ঔষধি শাক কিছুমানো আছে সেইবোৰো এনেকৈ খেতি কৰা হয় আৰু আপোনাৰ যোনবোৰ সাপ্তাহিক হাটবোৰ যোনবোৰ বহে হাট বা বজাৰ সেইবোৰতো সাপ্তাহিক বা মাহিক বা দৈনিক হিচাপতো আপোনাৰ বিক্ৰী কৰা হয়